নমস্কাৰ কৈ আছো মই আমাৰ ভৈৰৱকুণ্ডৰ কথা আমাৰ ভৈৰৱকুণ্ডখন মানে পিকনিক খোৱাৰ কাৰণে খুবেই ভাল জেগা আমি যাওঁ তাতে ফুৰোঁ ধেমালি কৰোঁ আগতে বহুত গৈছিলোঁ কিন্তু এতিয়া বয়সো অকণমান হ'লগৈ আকৌ যাবলৈ মন যায় কিন্তু উৎপাতবিলাক বেছি হয় সেই মদ চদ খোৱা কিবাকিবি এইবিলাক এইটোৰ কাৰণে আজিকালি খুবেই কম যাওঁ আগৰ নিচিনা নহয় বাৰু কিন্তু যোৱাটো যাওঁ আৰু তেনেকুৱা গৈ ফুৰি পকি দিনটো থাকি জেগাখিনি কিন্তু খুবেই ভাল জেগা খুব ভাল জেগা আৰু যাত্ৰীবিলাক বহুত বেছি আহে বাহিৰৰপৰা এনেকুৱা আহে যে চাই পেলাই ভাল লাগে খুবেই ভাল লাগে মানে আনন্দ সেইটোৱে তাত গৈ তেনেকুৱা এইখিনি চাই লৈ মিলি খাই নিজেও আনন্দ কৰোঁ ল'ৰা ছোৱালীবিলাকো লৈ গৈ যাওঁ ল'ৰা ছোৱালী লৈ পেলাই যায় বন্ধু বান্ধৱো লৈ পেলাই যাওঁ ওচৰ চুবুৰীয়া সেনেকৈ লৈ পেলাই গৈ তাতে পিকনিক চিকনিক খাই দিনটো ফূৰ্তি ফাৰ্টা কৰি সন্ধিয়া টাইমলৈকে আমি উভতি আহোঁ তেনেকুৱা তাৰ পিছতে বাৰিষা দিন হ'লে যাব নোৱাৰি আকৌ বাৰিষা দিনত বহুত অসুবিধা পানীৰ অসুবিধা আকৌ তেনেকুৱা পানীৰ অসুবিধাৰ কাৰণে যাব নোৱাৰি পানীৰ কাৰণেই যাব নোৱাৰি আমি বাৰিষা দিনত হ'লে যাব নুখোজোঁ ল'ৰা ছোৱালীবিলাক বাৰিষা দিনতো যাব খোজে সেইটো মানে বহুত দিগদাৰ হয় আমাৰ ভয়ত থাকোঁ ল'ৰা ছোৱালীবিলাক গুচি যায় বাৰিষাৰ দিন হ'লেও তাত এক্সিডেণ্টবিলাক হৈ যায় ল'ৰা ছোৱালীবিলাক গা ধুব খোজে কিবা এনেকুৱা ফুৰিব যাব খোজে আমি সাৱধান কৰোঁ কৰিলেও সিহঁতে নামানেই আৰু ল'ৰা ছোৱালীৰ কথাটো জানেই দেখোন তেনেকুৱা ওচৰ চুবুৰীয়া ওচৰৰ ল'ৰা ছোৱালীবিলাককো বুজাওঁ আকৌ কোনোবা গম পালে দূৰৰবিলাককো কওঁ যে এনেকৈ সময়ত যাব নালাগে তাত তেনেকুৱা কিন্তু খৰালিৰ দিনত হ'লে ডিচেম্বৰ জানুৱাৰী মাহত কিন্তু খবেই ভাল জেগা খুব ভাল পোৱা জেগা আৰু আমাৰ ওচৰৰ বুলি ক'লে তেনেকুৱা এইখিনি জেগা চাই মেলি আমি গুচি আহোঁ আকৌ ওচৰতে নামঘৰ আছে নামঘৰলৈকে যাওঁ তাতো ফুৰি মেলি আহোঁ তেনেকুৱা নামঘৰৰখিনিও সদায় আৰু ভাদমহীয়া হ'লে নামত যাওঁৱে তেনেকুৱা আমি বয়সীয়াল মানুহ এতিয়া বয়স হৈছে বাৰু বয়সৰ কাৰণে এনেকুৱা কৰি এইফালে সিফালে নামঘৰ কীৰ্তন ঘৰ এনেকুৱা গৈ ভালপাওঁ আৰু ভালপোৱা জেগা আৰু আমাৰ কাৰণে সেয়হে এতিয়া সেইখিনি ক'লোঁ আকৌ ওচৰ চুবুৰীয়াৰ ল'ৰা ছোৱালীৰ কথাখিনি ক'লোঁ সিহঁতে এইটো টাইমত বহুত গৈ ফূৰ্তি ফাৰ্টা কৰি আহে আনন্দ ফূৰ্তি কৰে কৰি পেলাই ফুৰি আহে আকৌ আমাৰ ওদালগুৰিৰ ওচৰতে আছে কেইবাখনো সেইবিলাকতো যায় তেনেকুৱা ঘূৰি ফূৰি আহে আহি মেলি কৰি সিহঁতে গোটেই গোটেইখিনি বুজা পাৰা কৰি মিলিজুলি ফূৰ্তি ফটা চব কৰি পেলাই আমি আহি ঘৰলৈকে উভটো আৰু

পিছত আকৌ বাকী বেলেগত যাওঁ চাবলৈ বেলেগফালেও গৈ চাই পেলাই ওচৰ চুবুৰীয়াখিনিতো চাওঁৱে দূৰৰখিনিও চাবলৈ যাওঁ চাই লৈ মেলি আহোঁ আহি আহি মেলি মানে গোটেইখিনি চাই মেলি আহি মনত এই টোৱেই আৰু সেইখিনি কথা কৈ দূৰত যোৱাটো কিমান দূৰত গ'লে হয় আমাৰ ইয়াৰপৰা মোটামুটি দুই এক ঘণ্টা পঞ্চল্লিছ মিনিটমান লাগে তাত যাই পোৱা তেনেকৈ আকৌ গৈ খুবেই ভাল লাগে দুই ইফালে ইমান ধুনীয়া জেগাবিলাক তামোল বাৰী আছে তাৰ তামোলৰ বাগান দেখিব পাব আপুনি বস্তু দেখিবলৈ পাব তেনেকুৱা ৰেষ্টুৰেণ্টবিলাক আছে সেইবিলাক দেখিবলৈ পাব নদী ইমান ধুনীয়া আছে মানে নদী চালে মানে নদী চাই থাকিব মন যায় এনেকুৱা তাৰ পানী এইটো

সেইবিলাক চাই মেলি তাৰপৰা মানে আমি উভতি আহোঁ তেনেকুৱা আকৌ পিছদিনাখন যাওঁ যাই পেলাই আকৌ পিছদিনা যেনেকুৱা চাই পেলাই আহি আকৌ তেনেকুৱা ফূৰ্তি ফাৰ্টা ফূৰ্তি ফাৰ্টা কৰি ঘৰলৈকে আহোঁ এইখিনিয়ে আৰু বহুল কিমান কম সেইখিনি কথাকে কৈছোঁ আৰু তেনেকুৱা

তাৰ পিছত আমাৰ ওচৰতে টাউনখন ঘূৰি খুবেই ভাল লাগে আমাৰ ওদালগুৰি টাউন তেনেকুৱা আমি ওদালগুৰিৰ মানুহ যেতিয়া ওদালগুৰিৰ টাউনখিনেই ঘূৰি খুবেই ভালপাওঁ তাত বজাৰ হয় সপ্তাহত বুধবাৰৰ দিনাখন বুধবাৰৰ দিনাখনতো খুবেই ভাল লাগে গৈ মানে বস্তু বাহানি চাই কিনি মিলি তেনেকুৱা ঘূৰি পকি আহি খুব ভাল মানে পায় তেনেকুৱা শনিবাৰোৰে হয় তেনেকুৱা আকৌ শনিবাৰেও তেনেকুৱা কৰি ঘূৰি মেলি আহি ঘৰলৈকে আহি আকৌ ঘৰত যি আছে কাম বন কৰিলোঁ কলি কৰি ওচৰ চুবুৰীয়া এনেকৈ লগ হৈ আনন্দ ফূৰ্তি কৰি বহিলোঁ খালোঁ মেলিলোঁ আৰু ঘৰতে থাকিলোঁ আৰু তেনেকুৱা সেইটো কৰি তাৰ পিছতে নিজৰ কাম বন শেষ কৰি ঘৰতে থাকিলোঁ আৰু তাৰ পিছতে এদিন ভাবিলোঁ কি নাই আকৌ আকৌ এদিন ফুৰি আহোঁগৈ এনেকুৱা কৰি খালী ফুৰি মই খুব ভালপাওঁ মই মানে ক'ৰবাত পিকনিকত যোৱা ফুৰিব যোৱা এইবিলাক খুব ভালপাওঁ আৰু এইবিলাক কৰি পেলাই লগ সমনীয়াৰ লগত লগ হৈ পিকনিক খোৱা খানা খোৱা কিবা হাবি জাবি এইবিলাক কৰাৰ মানে বহুতেই ভালপাওঁ তেনেকুৱা এইবিলাক কৰি মেলি ফূৰ্তি ফাৰ্টা কৰিলোঁ লগ সমনীয়া চব লগ হ'লোঁ হাঁহি ধেমালি কৰিলোঁ তেনেকুৱা কৰি মেলি কৰি মেলি এনেকুৱা মানে আহি যাওঁ আৰু তেনেকুৱা কথা আৰু এইখিনিে কৈ পেলাই এতিয়া মোৰ ল'ৰা ছোৱালীৰ বিষয়ে কম মোৰ ল'ৰা এটা ছোৱালী এজনী তাই বাহিৰত থাকে মোৰ মই খুবেই দুখীয়া একেবাৰে দিন হাজিৰা কৰি খোৱা মানুহ মই সেনেকুৱা কৰি ল'ৰা ছোৱালী ডাঙৰ কৰি এতিয়া সিহঁতে অকণমান ডাঙৰ হৈছে কৰিব পৰা হ'ল এতিয়া কাম কৰিব নালাগে বাৰু মই ঘৰতে বহিছোঁ বয়সো হ'ল এতিয়া বয়স অনুযায়ী মই ঘৰতেই থাকোঁ আৰু এই ল'ৰাটোও যেনে তেনে হেৰি কৰি আছে আৰু তেনেকুৱা কৰি এনেকুৱা কৰি পেলাই তোক তাককৈ চলি আছো কিন্তু একেবাৰে দুখীয়া মই একেবাৰে একো নাই আৰু আৰু এতিয়া কৰা বয়সো নাই বুঢ়ী হৈছোঁ এনেকুৱা তাৰোপৰি আৰু কি কম আৰু ক'ব লগা নাইয়ে আৰু কি কথা পাতে আমাৰ ওদালগুৰিৰ কথাই কৈছোঁ আমাৰ ওদালগুৰিও খুব ভাল আমাৰ ওদালগুৰিখন খুবেই ভাল ঘূৰা ফুৰাৰ কাৰণে বাহিৰৰপৰা আহিলে মোৰ ভাই ভনী এইবিলাক আহে আহিলে সিহঁতে খুবেই ভালপায় ফুৰা মেলা বজাৰ কৰা সিহঁতে বহুতেই ভালপায় মোক লৈ পেলাই সিহঁতে এইবোৰ উলাওক বাইদেউ বুলি কৈ পেলাই সিহঁতে বজাৰখন ঘূৰিব যাম বজাৰখন চাম বুলি কৈ এনেকৈ চাব তাৰ পিছত ক'ব ব'লচোন ভৈৰৱকুণ্ডখন চাই আহিম আকৌ ভৈৰৱকুণ্ডখন চাবলৈ যাওঁ ভৈৰৱকুণ্ড চালে মিলেলি খালে ল'লে আনন্দ ফূৰ্তি কৰি পেলাই সিহঁতে আহিলে আকৌ তেনেকুৱা মানে মোৰ ভাই ভনীবিলাকে খুবেই ভাল পায় আৰু সিহঁতে আহি পেলাই মানে এবাৰ হ'লেও যাবই এবাৰ হ'লে সিহঁতক লৈ পেলাই যাব লাগিবই এনেকুৱা আৰু সিহঁতে লৈ পেলাই যায় আৰু সিহঁতেও আনন্দ লয় আকৌ মোক মোকো সিহঁতে আনন্দ দিয়ে তেনেকুৱা এইবিলাক ঘূৰা ফুৰা মানে ভৈৰৱকুণ্ড বুলি ক'লে আৰু চবেই হয় যাব খোজে আৰু সেনেকুৱা কথা